অঁ বাইদেউ মোক অকণমান সহায় কৰিব লাগে সহায় কৰিব পাৰিব নেকি আপুনি এই মোৰ বৰ অসুবিধা হৈছে ল'ৰা ছোৱালী লৈ ক'ত যাম ক'ত নাযাম কেনেকৈ খাম ঘৰৰ অৱস্থা একেবাৰে বেয়া আপুনি কিবা এটা মোক সহায় দিয়কচোন ঘৰ অঁ ঘৰৰ চাল দুখনকে ধৰি লওক থাকিবলৈ লাগে কিবা এটা সহায় অঁ ল'ৰা ছোৱালী ইনকম নাই নিজে কোনোমতে খাইছে মতা অত্যাচাৰ কেনেকৈ খাম কি কৰিম ল'ৰা ছোৱালীকেইটাৰ কাৰণে মোৰ চিন্তা সৰু হৈ আছে

অঁ

সেই তেনেকুৱা এতিয়া ল'ৰা ছোৱালী লৈ ক'ত যাম কেনেকৈ খাম ঘৰ দুৱাৰো নাই এনেকৈ হাজিৰা কৰি কোনোমতে চলি আছো এতিয়া মোক থাকিবলৈ কিবা এটা সুবিধা পালে মানে মোক আৰু একো নালাগে আৰু থাকিব পাৰিলে হয় আৰু কোনোমতে তাকে ভাবি আছো আপুনি মোক অকণমান সহায় কৰি দিয়কচোন পাৰিবনে বাৰু সহায় কৰিবলৈ

অঁ অঁ অঁ অঁ অঁ আকৌ হেৰি নহয় এতিয়া মই যাবলৈও মোৰ অকণমান অসুবিধা পইছা পাতিও নাই আজিনো ক'ত যাব পাৰি আজি বতৰ দাৱৰীয়া কৰিছে মই পইছা দুটকমান গোটাই লওঁ তাৰ পিছতে মই আপোনাৰ ওচৰলৈ যেনে তেনে যামগৈ আপুনি সহায় কৰিব সহায় কৰিব বুলি আশা কৰিয়ে যাম আৰু

অঁ অঁ অঁ মই তেই টেঙাখাটত আকৌ ঘৰ চা টেঙাখাট দুলিয়াজান টেঙাখাট ল'ৰা ছোৱালী চাৰিটা সৰু সৰু হৈ আছে আকৌ সেই তেনেকৈয়েতো অসুবিধা হৈছে সিহঁতক লৈ মই জেগা এডোখৰ যদি ভালকৈ পাওঁ থাকি মেলি মই নিজে কমামগৈ ল'ৰা ছোৱালীকো খোৱাব পাৰিম কমাই মেলি সেইটোকে বিচাৰিছোঁ

নাই পোৱা নাই পোৱা চৰকাৰে একো অনুদান দিয়া নাই আমাৰ এফালে দি দিব নিবিচাৰে দিব নিবিচাৰে আমাৰ প্ৰেচিডেণ্টজনো ভাল নহয় ৱাৰ্ড মেম্বাৰও মানে চাই চাই মানুহক দিয়ে সেই তেনেকৈ আমাৰ মানে একো হেৰি হোৱা নাই

অঁ অঁ

অঁ মই আপোনাৰ নাম্বাৰটো এই আজিকালি গোটবোৰ আছে নহয় গোটৰ সখী এগৰাকীয়ে দিলে অঁ গোটৰ সখী আজিকালি পাতি দিছে নাই ব্লকত সখী বাইদেউ ওচৰলৈ গৈছিলোঁ বাইদেউৱে তেতিয়া ক'লে আপোনাৰ নাম্বাৰটো ফোনটো কৰি চাওক দেখাব বুলি সেই তেনেকৈয়ে পালোঁ

হ'ব দিয়ক